হেল্ল' অ হয় হয় ক'ৰ পৰা কৰিছে জইন কৰিব পৰা হ'ব এতিয়া বয়সটো কিমান হৈছে অ সোতৰ বছৰ হ'লে পাৰিব ইয়াত এতিয়া জইন কৰিম বুলি ভাবিছেনি আপুনি অ আমাৰ ক্লাবত জইন কৰিব পাৰিব জইন ফিজ আছে তাৰপৰা মন্থলি ফিজ আৰু টাইমত আবেলি আঢ়ৈটা বজাত ইয়াত ফিল্ডত উপস্থিত হ'ব লাগিব আঢ়ৈটা বজাৰ পৰা আৰু আঢ়ৈটা বজাত উপস্থিত হ'ব লাগিব আৰু হেৰি এনে সাজ পোচাকখিনিটো দৰকাৰ যিখিনি এইখিনি লাগিবই হাফ পেণ্ট জাৰ্চি জোতা বুট মোজা নিজৰ চেফগাৰ্ড আৰু থাকে সেইখিনি যিখিনি লাগে ইয়াত ফিল্ডত কোৱা হ'বই সেইখিনি এডমিশ্যন এডমিশ্যন লওঁ বুলি আহিছে যদি আগতে আহি কথা বতৰা পাতি ল'ব আমাৰ ক্লাবটো সেই ফিল্ডৰ ওচৰতে আৰু অ তাৰ তাত সব অ হেৰি কৰিলে হৈ যাব সব তেতিয়া গতাই দিম আৰু জইন ফিজটো তেতিয়া হেৰি হ'ব আৰু আমাৰ ইয়াত পাঁচ হাজাৰ জইন ফিজ আকৌ মন্থলি ফিজটো আছেই দুহেজাৰ হয়

পাঁচ হেজাৰ

অ এইটো নম্বৰত ফোন কৰি আহিলেই হৈ যাব